আৰক্ষীয়ে আমাৰ অঞ্চলত অপৰাধ আৰু দুৰ্ঘটনাক নিয়ন্ত্ৰণ কিদৰে কৰিছে তাকে ক'বলৈ গৈ আছোঁ সাধাৰণ মানুহৰ কাৰণে আজিকালি বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বিশেষকৈ আজি গাঁও অঞ্চলবিলাকত আজিকালি প্ৰায়ে নানা ধৰণৰ ঘটনা ঘটিবলৈ ঘটা দেখিছোঁ আৰু সাধাৰণ মানুহৰ সুৰক্ষাৰ বাবে উন্নত কৰিব লাগিব বিশেষকৈ সাধাৰণ মানুহৰে বেছি অসুবিধা হয় তাতে কেতিয়াবা গাঁও অঞ্চলত এনেকুৱা হয় বাপেকে পুতেকক মাৰিলে পুতেকে বাপেকক মাৰে তাৰ আৰক্ষীয়ে ভূমিকা গ্ৰহণ কৰে বাৰু ইয়াৰ বাবে চকুৰ গাঁও অঞ্চলত বিশেষকৈ চকু ৰখা দায়িত্ব বুলি ভাবোঁ আৰক্ষী বিষয়াসকলৰ সাধাৰণ মানুহৰ কাৰণে আজিকালি অপৰাধবোৰ বেছি হ'বলৈ ধৰিছে

তাৰবাবে গাঁও অঞ্চলত আৰক্ষীৰ বিশেষ ভূমিকা থাকিব লাগে যেনে আজিকালি বা মাক জীয়েকে মিলি বাপেকক মাৰি মাৰি পেলাব পাৰে পৰা হ'ল আজিকালি মানে এনেকুৱা দেখিছোঁ আজিকালি মানুহ মাৰিবলৈয়ো ভয় নকৰা হ'ল আৰক্ষীলৈয়ো ভয় নকৰা হ'ল ইয়াৰ বাবে সাধাৰণ মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে তেতিয়াহে যদি অপৰাধ কমে আৰক্ষীৰ ভূমিকা বুলি ক'বলৈ গ'লে সাধাৰণ মানুহ সুৰক্ষা প্ৰদান কৰে আৰু

আজিকালি দুৰ্ঘটনা বুলিবলৈ ক'লে ঢেৰ আছে বাৰু আৰক্ষী অঞ্চলত এবাৰ হ'লেও ঘূৰিব লাগে চাব লাগে গাঁৱৰ মানুহ আজিকালি মানুহে ভয় নকৰা হ'ল অপৰাধ কৰিবলৈ আৰক্ষীলৈয়ো আৰক্ষী কথা মতেও কিছুমান মানিব লাগে সাধাৰণ মানুহৰ সুৰক্ষাই দিব লাগে বুলি ভাবোঁ আৰু

আৰু আৰক্ষীৰ ভূমিকা ইয়াত প্ৰথমতেই আহে যিকোনো কিবা এটা গাঁৱত ঘটনা ঘটিলে আৰক্ষী যেতিয়াই ফোন কৰে তেতিয়াই পাবহি লাগে ঘটনাৰ লগত জড়িত তদন্ত কৰিব লাগে কিছুমান দেখিছোঁ এনেকুৱা তদন্ত থাকিয়ে যায় নোলায় কেতিয়াও এইবিলাক আইনগতভাৱে আইনী ব্যৱস্থা লৈ সকলোবোৰ উলিয়াব লাগে দোষীক শাস্তি প্ৰদান কৰিব লাগে আৰু ভুক্তভোগীয়ে ন্যায় যাতে পাব লাগে এইবিলাকে ভাবোঁ আৰক্ষীৰ ভূমিকা কিছুমান এনেকুৱা আছে আজিলৈকে ন্যায়ে নেপায় অপৰাধ হৈয়ে থাকে মানুহবিলাকে অপৰাধ কৰিবলৈ ভয় নকৰা হয় যদি আৰক্ষীয়ে যদি আৰক্ষীয়ে যদি এইবিলাক যদি ভালকৈ চালি জাৰি চায় ভাবে ঘটনা তদন্ত কৰিব পাৰে আৰু নিম দোষীয়ে যাতে উচিত শাস্তি পায় আৰু আৰু আৰু আৰু যাতে ভুক্তভোগীয়ে ন্যায় পায় তাকেই বিচাৰোঁ